মই কালি গোলাঘাটৰ জনতা ষ্টোৰৰ পা এডাল চাৰ্জাৰ আনিছিলো চাৰ্জাৰডাল কিন্তু বহুত ভাল দেই চাৰ্জাৰডাল মানে বহুত কম সময়তে ফুল চাৰ্জ হৈ যায় দিলেই হ'ল আৰু দছ পোন্ধৰ মিনিটতে ফুল চাৰ্জ হৈ যায় মই কিন্তু সেইডাল বহুত কম দামতে মানে পাইছোঁ ভাল চাৰ্জাৰডাল দামো বেছি লোৱা নাই আৰু তাৰমানে হেৰিটো মানে যিটো তাৰ কেপাচিটি সেইটোও ভাল আৰু মান তাৰ ব্যৱহাৰ কৰি মানে বহুত ভাল পাইছোঁ